মই কেইদিনমান আগত মোবাইল এটা ললোঁ মোবাইলটোৰ নাম হৈছে ওৱান প্লাছ টোৱেল্ভ আৰু সঁচাকৈ ক'বলৈ গ'লে মই মোবাইলটো লৈ পেলাই খুব খুবেই সুখী মানে মোবাইলটো ব্যৱহাৰ কৰি ইমানেই ভাল লাগিছে ইমানেই সহজভাৱে মোবাইলটোৱে কামখিনি কৰি যায় মানে আপুনি ফোন লগোৱা হওক বা কাৰোবালৈ মেছেজ পঠিওৱা হওক বা ইণ্টাৰনেটত গৈ পেলাই কিবা ছাৰ্চ কৰা হওক কিবা বিচৰা হওক ইমানেই ধুনীয়াকৈ কৰে আৰু মানে মই খুব ভাল পাইছোঁ এইটো ব্যৱহাৰ কৰি আৰু আচলতে সেইটোৰ মোবাইলটো ভাল হোৱাৰ কাৰণো আছে আৰু আপোনাৰ মোবাইলটোৰ দামো লৈছে বাৰু মোবাইলটো দাম ল'লে আপোনাৰ ফিফটি থাউ পোন্ধৰ পঞ্চাশ হাজাৰ ছশ টকা আৰু সেই পঞ্চাছ হাজাৰ ছশ টকা দি পেলাই মই মানে অকণো আক্ষেপ নাই মোৰ সেই পঞ্চাছ হাজাৰ ছশ টকা দি মোবাইলটো এতিয়া যেনেকৈ ব্যৱহাৰ কৰি যিখিনি অভিজ্ঞতা আছে যিমানখিনি অভিজ্ঞতা আছে সেইখিনি লৈ পেলাই মোক খুবেই ভাল লাগিছে আৰু মোবাইলটোৰ মানে মোবাইলটো ইমান ভাল চলাৰ কাৰণো আছে কাৰণ তাত একদম নতুন যোনটো প্ৰচেছৰ ওলাইছে বজাৰত সেইটো দিয়া হৈছে আপোনাৰ স্নে স্নেপড্ৰেগন এইচ এন থ্ৰী প্ৰচেছৰটো দিয়া হৈছে সেইটো আৰু লগতে টুৱেল্ভ জি বি ৰেমটো থকা কাৰণে মোবাইলটোৰ ব্যৱহাৰ কৰিবলৈ ইমানেই সহজ হৈ যায় মানে খুব ভাল লাগে মানে অভিজ্ঞতাটো খুবেই ভাল মুঠতে আৰু প্ৰত্যেকটো কাম ইমানেই সহজত কৰি পেলায় আৰু যিকোনো এপছ্ খুলি পেলাই ইটো এপলৈ গ'লে একো একো মানে লেগ বা হেৰি কিবা ধৰণৰ অসুবিধা একো সন্মুখীন নহওঁ একদম ধুনীয়াকৈ গোটেই কামখিনি কৰে আৰু মোবাইলটোৰ অকল কাম কৰাক লৈ পেলাই নহয় লগতে আপোনাৰ ডিছপ্লেখনো বহুতে ধুনীয়া দিছে ডিছপ্লেখন আপোনাৰ ছয় দশমিককৈ আঠ দুই ইঞ্চিৰ আৰু সেইখন এমোলেড ডিছপ্লে হৈছে এমোলেড ডিছপ্লে দিয়াৰ কাৰণে যিকোনো চিনেমা চালে বা ভিডিঅ' যিকোনো চিনেমা বা ফটো যিকোনো ধৰণৰ আৰু বা কিবা আপুনি পঢ়িব বিচাৰিলেও কিবা কিতাপ এখন পঢ়িব বিচাৰিলেও আপোনাৰ বস্তুখিনি ইমান ধৰণে উজ্জ্বলকৈ ওলাই পৰে ডিছপ্লেখনত আপোনাৰ ডিছপ্লেখন চায়েই ভাল লাগে আচলতে আৰু লগতে আপোনাৰ এশ বিছ হাৰ্টজ্ ৰিফ্ৰেছ ৰে'ট দিছে কাৰণে আপোনাৰ চলাই যিটো চ মোবাইলটো চুই পেলাই যিটো অভিজ্ঞতা হয় সেইটো খুবেই ভাল লাগে আপোনাৰ ইটো এটা কাম কৰি পেলাই সিটো কামলৈ যাবলৈ খুব ধুনীয়াকৈ একদম সৰলভাৱে লৈ যায় আৰু ব্যৱহাৰ কৰি খুবেই ভাল লাগে মানে খুব খুব সুন্দৰ ধৰণে মানে এই এই দামত আৰু এইটো হেৰিত ইমানকণ দামতে বহুত ধুনীয়া এটা বহুত ধুনীয়া এটা বস্তু বহুত ধুনীয়া এটা মোবাইল বনাইছে মানে ওৱান প্লাছে আপুনি কিনিলে গম পাব কিনিলে খুবেই ভাল লাগিব আৰু লগতে আপোনাৰ কেমেৰাটো বহুতেই ধুনীয়া কেমেৰাটো মানে ইমানেই ধুনীয়া কেমেৰা দিছে আপোনাৰ প্ৰাইমেৰি কেমেৰা যোনটো মানে একদম মুখ্য কেমেৰা যোনটো সেই মুখ্য কেমেৰাটো আপোনাৰ পঞ্চাছ মেগাপিক্সেলৰ কেমেৰা দিছে কিন্তু ফটোৰ যিটো ফটো আপুনি যেতিয়া তোলে ফটোখন যেতিয়া ওলাই মোবাইলত বা আপুনি ফটোখন প্ৰিণ্ট কৰিলে ইমানেই ধুনীয়া উজ্জ্বল কৰি পেলাই ফটোখন উলিয়াই আপুনি আকৌ এবাৰ ফটো উঠোঁ নিচিনা লাগিব আৰু ভিডিঅ'বিলাক বনালে বা ভিডিঅ'বিলাক বা শ্বৰ্টছবিলাক বনাবলৈ ইমানেই ধুনীয়া লাগে অকণো লেগ নাই মোবাইলটোত আৰু লগতে কেমেৰাটো বহুত ধু কেমেৰাটো বহুতখিনি ফাংশ্যন দিয়া হৈছে আৰু আপুনি ভিডিঅ'বিলাক ৰেকৰ্ড কৰিব পাৰে ভিডিঅ'বিলাক আপোনাৰ এইট কেলৈকে ৰেকৰ্ড কৰিব পাৰে আৰু তাৰ স্পিকাৰটো যোনটো স্পিকাৰ নহয় আচলতে মাইক্ৰফোনটো যোনটো যিহেতু শব্দবিলাক ৰেকৰ্ড হয় সেই শব্দবিলাক ৰেকৰ্ডত ইমানেই ধুনীয়াকৈ ৰেকৰ্ড কৰে মানে ইমানেই স্পষ্টকৈ কথাখিনি ওলায় মানে আপুনি এনেকুৱা লাগিব যেতিয়া আপুনি কিবা এটা বস্তু ৰেকৰ্ড কৰা বস্তু এটা যেতিয়া চাব আপুনি লাগিব যেন একদম সেইটো সময়তে যেন আপুনি এই কথাখিনি কৈ আছে আপোনাৰ ওচৰতে কোনোবা এজনে কৈ আছে তেনেকুৱা লাগিব আৰু তাৰ সেইটো বাৰু পিছফালৰ কেমেৰা আৰু আগফালৰ কেমেৰাটো খুবেই ধুনীয়া দিছে আগফালৰ কেমেৰাটো দি ফটো উঠিবলৈ খুবেই ভাল লাগে একদম ফটো ফটো মানে আপোনাৰ ইমানেই ক্লিয়াৰকৈ উঠে ফটোখন বহুত ভাল লাগে মানে উঠি পেলাই মানে ফাৰ্ষ্ট আগফালৰ কেমেৰাটোত আপোনাৰ বত্ৰিছ মেগাপিক্সেল দিয়া হৈছে আৰু লগতে সেই বত্ৰিছ মেগাপিক্সেলৰ কেমেৰাটোত ফ'ৰ কে ভিডিঅ' ৰেকৰ্ড কৰাৰো সুবিধা দিয়া হৈছে ছ' সেইটো কাৰণে মানে কেমেৰাটো কেমেৰাটো যি ধৰণে কাম কৰে সেইটো খুবেই ভাল ধৰণৰে কাম কৰে মানে আপোনাৰ যিখিনি ফটো বা ভিডিঅ' উঠোৱা হয় সেইখিনি খুবেই উজ্জ্বলকৈ উঠে আৰু খুবেই ক্লিয়াৰ উঠে মানে স্পষ্ট হৈ উঠে আপোনাৰ প্ৰত্যেকটো বস্তুৱে খুব ধুনীয়া স্পষ্টকৈ উঠে আৰু লগতে অকল মোবাইল এটা ল'লে কেমেৰা বা ডিছপ্লেটো ভাল হ'লেই নহ'ব মোবাইলটো কিমান দেৰি চলে কিমান সময় তাৰ বেটেৰিটো থাকে সেইটো এটা ডাঙৰ কথা আহি পৰে তো সেইকাৰণে ওৱান প্লাছে বৰ ধুনীয়াকৈ বহুত ধুনীয়া বেটেৰি এটা দিছে আপোনাৰ কমেও ছহেজাৰ এম এইচৰ বেটেৰি এটা দিছে আৰু লগতে হান এশ ৱাটৰ চাৰ্জাৰডালো দিছে এশ ৱাটৰ চাৰ্জাৰডাল দিয়াৰ কাৰণে এই ছশ ছহেজাৰ এম এইচ বেটেৰিটো খুব সোনকালে একদম খুব সোনকালে কমেও বিছ মিনিটমানৰ ভিতৰতে গোটেই বেটেৰিটো সম্পূৰ্ণভাৱে চাৰ্জ হৈ যায় আৰু সেই সম্পূৰ্ণভাৱে যে চাৰ্জ হৈ যায় কাৰণে আপুনি সেইটো যদি এবাৰ সম্পূৰ্ণভাৱে চাৰ্জ কৰি দিয়ে নহয় চাৰ্জ কৰি দিলে কমেও এদিন দুদিনলৈকে আপুনি নিশ্চিন্তভাৱে সেই মোবাইলটো চলাব পাৰিব আৰু নেটৱৰ্কৰ বুলি ক'বলৈ গ'লে আপোনাৰ এই মোবাইলটোত ফাইভ জি নেটৱৰ্ক এতিয়া যিহেতু আমাৰ ভাৰতত দিছে ফাইভ জি নেটৱৰ্কো বহুত ধুনীয়াকৈ ছাপোৰ্ট কৰে ধুনীয়াকৈ আপুনি ব্যৱহাৰ কৰিব পাৰে ফাইভ জি নেটৱৰ্ক আৰু আপুনি একেটা মোবাইলতে দুখনলৈকে চিম কাৰ্ড সোমোৱাব পাৰে আপোনাৰ দুটা নম্বৰ একেলগে চলাই থাকিব পাৰে মোবাইলটোত আৰু আপুনি বস্তু কিবা চিনেমা তিনেমা ৰেকৰ্ড কৰি বা ভিডিঅ' ৰেকৰ্ড কৰি কিবা জৰকাৰী তথ্য ৰাখিবলৈ হ'লে মোবাইলটোত খুবেই ডাঙৰ ষ্ট'ৰেজ দিয়া হৈছে আৰু ইণ্টাৰনেল ষ্ট'ৰেজ দিয়া হৈছে কমেও দুশ ছাপ্পন্ন জি বিৰ ষ্ট'ৰেজ দিয়া হৈছে সেই ছ' সেইটো কাৰণে আপোনাৰ বহুতখিনি বস্তু আপুনি একেলগে ৰাখিব পাৰে বহুতখিনি তথ্য একেলগে সংগ্ৰহ কৰি ৰাখিব পাৰে আৰু লগতে সুৰক্ষাৰ কাৰণে মোবাইলটোত দিয়া হৈছে গৰিলা গ্লাছ আৰু লগতে সেইটো পানীও নোসোমায় মোবাইলটোত আৰু ধূলি মাকতিও নোসোমায় সেইটো মোবাইলটো ইমানেই ধুনীয়াকৈ বনোৱা হৈছে আৰু গলি গৰিলা গ্লাছ দিয়াৰ কাৰণে সেইটো আপোনাৰ হাতৰ পৰা পৰিলে মেলিলেও ইমান সহজে নেভাঙে খুব ধুনীয়া বস্তু আৰু যোনে যোনে মোবাইল মোবাইলৰ বিষয়ে জানে বা যোনে যোনে মোবাইলৰ বিষয়ে চাই থাকে তেখেতলোকে জানিব যে গৰিলা গ্লাছটো কিমান ভাল বস্তু আৰু এই মোবাইলটোত সেই গৰিলা গ্লাছ দিয়া হৈছে মোবাইলটোৰ সুৰক্ষাৰ কাৰণে ছ' মই এতিয়ালৈকে যিমানখিনি এতিয়া কমেও দুই তিনদিন হৈছে মোৰ মোবাইলটো লোৱা এই দুই তিনদিনত মই চলাই মোবাইলটো চলাই খুবেই ভাল পাইছোঁ আৰু মই যাকে লগ পাওঁ তাকে কওঁ যে এই মোবাইলটো ল'ব পাৰে মোবাইলটো খুবেই ভাল